আমাৰ ঘৰৰ ওচৰৰে আমাৰ দাই এজনৰ এটা এখন ব্ৰইলাৰ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্মখনৰ কথাটো ব্ৰইলাৰ ফাৰ্মখন তেওঁ কৰাৰ উদ্দেশ্য হৈ গ'ল তেওঁ ঘৰ পৰিয়ালটোৰ উপাৰ্জন কৰা বৃদ্ধি কৰা তেওঁ ব্ৰইলাৰ ফাৰ্মখনত দেখিছোঁ তেওঁ বহুত কষ্ট কৰিছে কষ্ট কৰাৰ ফলত তেওঁলোকে বহুত উন্নতি কৰিছে উন্নতি কৰা উন্নতি কৰি মোৰো কৰিবলৈ মন যায় তেওঁ উন্নতি কৰাৰ মূল কথাটো হৈছে তেওঁলোকে অহৰহ অহৰহ তেওঁ বা ব্ৰইলাৰ ফাৰ্মখনত কষ্ট কৰি থাকে অহৰহ ৰাতিপুৱাৰপৰা গধূলিৰ লগে লগে তেওঁ ফাৰ্মখনত উন্নতি কৰি থাকে উন্নতি কৰি থাকে তেওঁ কাম কৰে ব্ৰইলাৰ পোহাটো ইমান সহজ কথা নহয় তেওঁক দেখিছোঁ আমি তেওঁক দেখাৰপৰা তেওঁক আমি এটা ভাবিছোঁ তেওঁ বহুত কষ্ট কৰিছে কষ্ট কৰাৰ ফলত তেওঁ বহুত এটা প্ৰিমিয়াম কোম্পানীৰ পৰা তেওঁ লোন লৈ পেলাই ব্ৰইলাৰ কৰিছে ব্ৰইলাৰ কৰাৰ ফলত তেওঁ মাহিলী উপাৰ্জন প্ৰায় চল্লিছ হাজাৰৰপৰা পঞ্চাছ হাজাৰ টকা উপাৰ্জন কৰিছে চল্লিছ হাজাৰ পঞ্চাছ হাজাৰ টকাৰ উপাৰ্জন কৰাৰ উপৰিও তেওঁ বহুতো ক্ষেত্ৰত আৰু লগতে চাহ খেতিও কৰি আৰম্ভ কৰিছে চাহ খেতি কৰাৰ চাহ খেতি কৰিছে তেওঁ দুবিঘামান বাগান বেলেগৰ পৰা লৈ পেনাই হ'লেও তেওঁ নিজৰে এটা ব্যৱসায় আৰম্ভ কৰিছে চাহ খেতি কৰাৰ উপৰিও তেওঁ ঘৰ পোহপাল দিছে ঘৰটো ঘৰটোৰ উপাৰ্জন আৰ্থিক অভাৱ অনাটনবোৰ দূৰ কৰিছে তেওঁলোকৰ তেওঁলোকৰ লগতে তেওঁ ল'ৰা ছোৱালীকো ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে শিকাইছে আৰু লগতে ওচৰ চুবুৰীয়া বহুত মানুহকো তেওঁ ব্ৰইলাৰ কেনেকৈ পুহিব লাগে সেই বিষয়ে জ্ঞান দিছে ব্ৰইলাৰ ফাৰ্মৰ তাৰ কি হ'ল তাত মানুহটো অহৰহ লাগি থাকিবলগীয়া হয় আৰু তেওঁৰ সৰু সৰু কথাবোৰ কিছুমানৰ কাৰণে কৃষি বিষয়াৰ ওচৰলৈ যায় কৃষি বিষয়াই তেওঁক বহুত সহায় কৰে আৰু সেইটোৰ পৰা মই আমিও বহুত উপকৃত হৈছোঁ তেওঁৰ পৰা বহুত শিকিব পাৰিছোঁ লগতে লগতে আমাৰ ওচৰৰ আৰু এজন দাই তেওঁ খেতি বাতি আৰম্ভ কৰিছে খেতি বাতি খেতি আৰম্ভ কৰিছে প্ৰায় দুবিঘা মান খেতিত তেওঁলোকে খেতি বাতি আৰম্ভ কৰিছে সেই দুবিঘাৰ দুবিঘাৰ পৰাই তেওঁ বন্ধাকবি ফুলকবি আৰু বন্ধাকবি আৰু দাংবডী আদি খেতি আৰম্ভ কৰিছে তেওঁ দুই তেওঁৰ এখন ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰখনেদি তেওঁ দুজন মানুহক ট্ৰেক্টৰ চলাই হেৰিও কৰিব পাৰিছে ৰাখিব পাৰিছে তেওঁ দুজনক দুজন পৰিয়ালকো তেওঁ পোহপাল দিব পাৰিছে লগতে তেওঁ দাংবডী ওচৰৰ ওচৰৰ বজাৰত তেওঁ ডেইলি প্ৰত্যেকদিনা বা দৈনিক বজাৰত বুধবাৰে বজাৰত আমাৰ শিমলুগুৰিত আছে শিমলগুৰিত তেওঁ বিকিবলৈ গৈছে সেই বিকিছে তাৰ পৰাও পইচা পাতি বহুত বহুত আহৰণ কৰিছে লগতে তেওঁ আজৰি সময়খিনিত ওচৰৰ ঘৰতে পুখুৰী খান্দিছে তাতে পুখুৰীত তেওঁ মাছ পোহা আদিৰো ব্যৱসায় আৰম্ভ কৰিছে মাছ পোহাৰ লগতে সেই দাইজনৰ আগৰ দাইজনৰ তেওঁৰ ব্ৰইলাৰ ফাৰ্মত যিবোৰ মল ত্যাগ কৰে সেই মলবোৰ আনি পিনাই পুখুৰীত দি পিনাই তাতো মাছৰ দানা হিচাপে ব্যৱহাৰ কৰে লগতে তেওঁ আৰু তেওঁ খেতি বাতি কৰোঁতে সেই ব্ৰইলাৰ ব্ৰইলাৰৰ যি মল ত্যাগ ওলাই সেই মল ত্যাগখিনিও খেতি বাতিত সাৰ হিচাপে সাৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকৰ তাৰপৰা শাক পাচলিটো অধিক বৃদ্ধি হ'বলৈ ভাল ৰিজাল্ট পাইছে আৰু তেওঁলোকৰ এইবোৰ কথাৰ কাৰণে আমি ওচৰৰ পাঁজৰে বহুতো যুৱক যুৱতী আগবাঢ়ি আহিছে খেতি কৰিবলৈ বা ব্ৰইলাৰ পুহিবলৈ আগবাঢ়ি আহিছে খেতি পথাৰ খেতি পথাৰৰ উপৰি আমাৰ আৰু এজন দাই তেওঁ আছে দোকান দোকানৰ দোকানীজনে তেওঁ ষ্টেচনাৰী দোকান আছে ষ্টেচনাৰী দোকানৰ লগতে তেওঁ ডি টি পি আৰু জেৰক্সৰ জেৰক্সৰ কিছুমান সা সঁজুলি আনি পেলাই ওচৰৰ স্কুল ডি টি পি ষ্টেচনেৰীৰ কামো আৰম্ভ কৰিছে লগতে মণিহাৰী বা অন্য অন্য কাঁহী বা বাচন বৰ্তনো আজিকালি দোকানত ৰাখিছে যি কাৰণে ওচৰ চুবুৰীয়া মানুহৰো বহুত প্ৰফিট উপকৃত হৈছে লগতে তেওঁৰো বহুত উপকৃত হৈ উপকৃত হৈছে ফলত তেওঁ ওচৰ পাঁজৰৰ মাজত আমাৰ অঞ্চলটোত তেওঁৰ দোকানখনতে সকলো বস্তু পাবলৈ লৈছে মানুহখিনিয়ে ওচৰ পাজৰৰ মানুহখিনি বহুতো উপকৃত হৈছে তেওঁলোকৰ তিনিজনৰ উন্নতি চাই আমাৰো সাহস পাইছোঁ সাহস পাই মানে তেওঁলোকৰ লগত আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ ফলত আমাৰ আৰু সেইজনৰ উপৰিও চাহ খেতি কৰোঁ চাহ খেতি কৰা অলপ চাহ খেতিৰ উপাৰ্জনৰ ফলত এইটো এটা চিজনীয়া যিটো চাহ খেতি হয় চাহটো হয় এই নৱেম্বৰ ডিচেম্বৰ মাহত তেওঁলোকে কলম দিবলৈ বহুতো মানুহ এংগেজ কৰিছে এংগেজ কৰাৰ ফলত বা এংগেজ কৰাৰ ফলত বহুতো মানুহে কৰ্ম পাইছে বা তেওঁলোকৰ উপাৰ্জন দিব পাৰিছে পৰিয়াল পোহ দিব পাৰিছে সেই তিনিজন দাইৰ পৰা অঞ্চলটোৰ বহুখিনি উপকৃত হৈছে বা প্ৰায় দহ পোন্ধৰজন মানুহক তেওঁলোকে হেৰি দিব পাৰিছে উপাৰ্জন দিব পাৰিছে বা দুটা পৰ্যায়ত দহ পোন্ধৰ পৰিয়াল চলাব পাৰিছে সেই দুজনৰ দুজনৰপাই মোৰো সেইকাৰণে তেওঁলোকক দেখি পেনাই এনেকুৱা ধৰণৰ দোকান বা ব্ৰইলাৰ পোহাও বা ব্ৰইলাৰ পোহা বা পুখুৰী বা তেনেকুৱা চাহ খেতিৰ বিষয়ে কৰিবলৈ মন যায় আৰু তেওঁলোকৰ আৰ্থিক উপাৰ্জন যিহেতু ভাল হৈছে তাৰ মোৰো মন যায় তেওঁলোকৰ নিজৰ ভাৱ নিজে হেৰিভাৱে স্বাৱলম্বী হ'বলৈ স্বাৱলম্বী হ'বলৈ মন যায় যিহেতু আজিকালি গভমেণ্ট চাকৰি পোৱাটো দিগদাৰ গতিকে নিজে নিজে ঠাইত নিজে স্বাৱলম্বী হৈ তেওঁলোকৰ পৰা উপকৃত হৈ মই স্বাৱলম্বী হ'ব বিচাৰিছোঁ তেওঁলোকে ক'ব গ'লে চৰাইদেউ অঞ্চলত তেওঁলোকৰ এজন আমি জনা নামজনা বা এজন ব্যক্তি তেওঁলোকৰ তিনিজনৰপৰাই বহুত আদৰ্শ লৈ ইয়াৰ ওচৰ পাঁজৰে বহুত মানুহে তেনেকুৱা ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিছে ব্যৱসায় কৰাৰ ফলত ব্যৱসায় আৰম্ভ কৰিছে বা তেওঁলোকে তাৰ কাৰণে হেঁতে তেওঁলোকে বহুত শিকাই বঢ়াই দিওঁ আৰু শিক বঢ়াই দিয়া ফলত চবৰে ওচৰ পাজৰৰ অঞ্চলটোৰ ল'ৰা ছোৱালীবোৰ বহুত আগবাঢ়ি আগবাঢ়ি গৈছে ল'ৰা ছোৱালীক আগবাঢ়ি যোৱাৰ আৰু লগতে আমিও লগতে বহুতে তেওঁক দেখি এটা তেওঁলোকক এজন এজন বৰেণ্য ব্যক্তি হিচাপে লাভ কৰিছে আৰু সেইকাৰণে আইসকল তেওঁ বহুত বহুত এই ক্ষেত্ৰত আগবাঢ়িব আৰু আমাৰ অঞ্চলটো বহুত উন্নতি কৰিব